মাছ ধৰিবৰ কাৰণে আমি সাধাৰণতে দুই ধৰণৰ নাও ব্যৱহাৰ কৰোঁ এবিধ হ'ল কাঠডাল কাটি তাৰ পৰা তক্তা ফালি লৈ সেই তক্তাৰে নাওখন বাতি লোৱা হয় গজাল মাৰি পেনি বনাই লোৱা হয় আৰু সেইখনক আমি বতুৱা নাও বুলি কওঁ গতিকে এই নাওখনৰ যোগেদিও আমি মাছ ধৰিব পাৰোঁ লগতে এডাল ডাঙৰ গছ আমি কাটি লৈ মাজটো খুলি খুলি ফুপ মাজটো বিন্ধা হেৰি ফোপোলা কৰি পেনি সেইখনো তেনেদৰেই এখন নাও তৈয়াৰ কৰিব পৰা হয় গতিকে এই দুই ধৰণৰ নাও আমি সাধাৰণতে মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ অকল মাছ ধৰিবৰ কাৰণেই নহয় এই নাওবিলাকৰ যোগেদি আমি যদি কেতিয়াবা ডাঙৰ পানী হয় সেই ডাঙৰ পানীত ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিবৰ বাবেও এই নাও আমি ব্যৱহাৰ কৰোঁ লগতে এই নাওবিলাকৰ যোগেদি আমি মানুহৰ উপৰিও আমি বিভিন্ন সা সম্পদ গৰু গায়ো কেতিয়াবা তুলি ওখ ঠাইলৈ আমি অনা নিয়াৰ ব্যৱস্থা কৰোঁ গতিকে এই নাওবিলাকৰ যোগেদি আমি জাল পাতিব পাৰোঁ বৰশি পাতিব পাৰোঁ জাল বৰশি ইত্যাদিবোৰ পাতি আমি সেইবিলাকৰ যোগেদি মাছ ধৰোঁ আকৌ কেতিয়াবা বোলে কোনোবা এডোখৰ ঠাইত পাৰ হ'বলগা হৈছে আৰু সিফালে পল মাৰিব বা জাকৈ মাৰিব বা চালনি মাৰি মাছ ধৰিব লাগে গতিকে সেইবিলাক কৰিবলৈ যাওঁতেও আমি এই নাওখনকে ব্যৱহাৰ কৰোঁ গতিকে এই নাৱৰ যোগেদি আমি বিভিন্ন ধৰণে ইঠাই পৰা সিঠাইলৈ বানপানী সময়ত আমি অহা যোৱা কৰোঁ গতিকে এই নাও আমি সাধাৰণতে পানীৰ কাৰণেই ব্যৱহাৰ কৰোঁ আৰু আমাৰ কি হৈছে এই বতুৱা নাওখনেই আমি বিশেষ সুবিধা বুলি ভাবোঁ কাৰণ এইখন অলপ পাতল হয় আৰু পানীত মানে সেইখন খুব সহজে চলাই নিব পাৰি গা গছ খুলি লৈ পেনি যিখন গোটা নাও কৰা হয় সেই গোটা নাওখন অলপমান গধুৰ হয় গতিকে নাওখন বাবলৈ অকণমান অসুবিধা হয় গতিকে আমি বতুৱা নাওখনেই অকণমান বেছি সুবিধা বুলি ভাবোঁ